এতিয়া এই ঋতু ঋতু প ঋতুৰ পৰিৱৰ্তনৰ লগে লগে মানুহৰ যথেষ্টখিনি জ্বৰ কাঁহ হয় যথেষ্টখিনি ৰোগ হয় যেনে এতিয়া অতিৰিক্ত গৰম হৈ আছিলে গৰমৰ পৰা এতিয়া ঠাণ্ডা আহিছে গৰমৰ পৰা ঠাণ্ডা আহিবলৈ লোৱাৰ লগে লগে মানে ইয়াত এটা বস্তু এটা হেৰি প্ৰভাৱ হয় যদি আজি যদি মা ধৰক এতিয়া আমাৰ কিমান বুলি কৈছিলে ডিগ্ৰী চেলছিয়াছ এই বছৰ বতৰ বিজ্ঞানীয়ে কিমান কৈছিলে থাৰ্টি ফ'ৰ থাৰ্টি এইটলৈকে দেখুৱাইছে ডিগ্ৰী চেলছিয়াছ থাৰ্টি এইট ডিগ্ৰী চেলছিয়াছত যিমানখিনি উষ্ণতা হয় তাতটো যথেষ্টখিনি মানে মানুহৰ ব্যাধি হয় ব্য়াধি মানে কেনেকৈ হয় যদি সিমান গৰম হ'লে গৰম হ'লে কি বোলে গৰমটোতো এজনৰ কাৰণে নাহে সেই এৰিয়াটোৰ কাৰণে বা সেই অঞ্চলটোৰ কাৰণে বা সেই ৰাজ্যখনৰ কাৰণে আহিব হা সেই সেই প্ৰভাৱটোত গৰম গৰম হোৱাৰ লগে লগে কি প্ৰতিজন মানুহে গৰমৰ দিনত অলপ সতৰ্ক হৈ থাকিব লগা হয় কাৰণ গৰমত বেমাৰৰ বীজাণুটো বেছি বিয়পিব পাৰে গতিকে গৰমৰ দিনত মানে এতিয়া এনেকুৱা হয় ধৰক সেইখন গাঁৱত বোলে কিবা এটা ৰোগ এটা হৈ আছে মানে তাৰ বতাহতো আহিব পাৰে গতিকেলৈ এই ঋতুৰ পৰিৱৰ্তনে জাৰ আৰু আমাৰ ককা দেউতাসকল আমাৰ দেউতাসকলক কোৱা হৈছিলে এই বোলে এই ঠাণ্ডা আৰু গৰমৰ চিজন আহিছে ঋতুৰ পৰিৱৰ্তন হৈছে ঋতুৰ পৰিৱৰ্তনত মানুহৰ যথেষ্টখিনি জ্বৰ কাঁহ হয় গতিকেলৈ সাৱধান হৈ থাকিবি হা এনেকৈ আমাক আগৰ পৰা কোৱা কৈছিলে আমি আৰু সেইখিনি প্ৰায় জানিতে অজানিতে হ'লেও কিছু পালন কৰিছিলোঁ নে কি সিমানটা বাৰু নাই কৰা বুলি ক'ব নিবিচাৰোঁ কিন্তু তেনেধৰণে হয় এতিয়া ইয়াত এটা কথা কৈছে যে বৰষুণৰ বতৰত এতিয়া অতিপাত গৰম হৈ আছে গৰমৰ পৰা এতিয়া ঠাণ্ডা আহিলে ঠাণ্ডা অহাৰ লগে লগে বোলে একদম বেছি যদি গা ধোৱা হয় বৰষুণ তিতা হয় তাৰমানে তাত এতিয়া ন বৰষুণ এতিয়া কথা এটা কৈছে গৰমত এতিয়া ধূলি মাকতি গোটেই বিশ্বত মানে বিশ্বব্ৰক্ষ্মাণ্ডত উৰি ঘূৰি ফুৰিছে গতিকেলৈ বিশ্বব্ৰক্ষ্মাণ্ডখন এখন গোটেই মানে ধূলিকনাময় ধূলি ধূলিৰ লগত বিভিন্ন ধৰণৰ বীজাণু মানে বিয়পি ঘূৰি ফুৰিছে কিন্তু সেই যেতিয়া নেকি আকৌ তাত যদি সেই বৃষ্টি আহিব বৰষুণ আহিব সেই বৰষুণত সেই বীজাণুখিনি পৃথিৱীলৈ আকৌ নমায় আনে সেই বৰষুণখিনি যদি তিতা হয় বা আমি সৰু ডাঙৰ বিশেষকৈ কিছুমান বয়সৰ মানুহ বয়সৰ অনুপাতে এই বস্তুটো বেছি হয় যেনেকৈ আমাৰ প্ৰায় ল'ৰালি কালত মানে যেনেকৈ ধৰক বৰষুণ তিতিলে মানে অতি সোনকালে সেই আমাৰ দেউতাসকলে কোৱামতে বা বৈজ্ঞানীকসকলে কোৱা মতে এনেধৰণে হৈছে যে সেই ধূলিময় বৰষুণখিনি যেতিয়া তিতা হয় তেতিয়া মানে মানুহৰ চৰ্ চৰ্দি কাঁহ জ্বৰ হয় বুলি আগৰ পৰা মানে এটা হেৰি আছে এইটো যদিও বৈজ্ঞানিক ভাষাত বেলেগ ধৰণে কিবা ক'ব পাৰে কিন্তু মই সেইবুলি ক'ব নিবিচাৰোঁ কিন্তু আমাৰ যিটো গাঁৱলীয়া ভাষা হিচাপে আমি গাঁৱৰ আমি থকা হিচাপে আগৰ পৰা আমাৰ সেইটো প্ৰবাদ আছে বা আমাৰ প্ৰায় এতিয়াও সেইবোৰ মানি চলা হৈছে এতিয়া ঋতু পৰিৱৰ্তনত অতিপাত ঠাণ্ডা হৈছে ঠাণ্ডাৰ পৰা বোলে একেচাতে পোনচাতে গৰম আহিলে মানে তেতিয়াওতো ধৰক আপোনাৰ গাৰ যিটো মানে গাত এটা মানুহ এটা যথেষ্ট এটা শক্তি থাকে সেই শক্তিটো মানে কিমানখিনিলৈকে লুড ল'ব পাৰে সেই লুডিং কেপাচিটি এতিয়া ক'বলৈ গ'লে মানে এখন কাটা যদি এখন কাটা যদি বিছ কেজিৰ ওজনৰ হয় তাত যদি পঁচিছ কেজি বা ত্ৰিছ কেজি দিয়া হয় কাটাখন মানে বেয়া হোৱাৰ সম্ভাৱনা থাকে ঠিক তেনেকৈ অতিৰিক্ত ঠাণ্ডাৰ পৰা যদি ঠাণ্ডাৰ পৰা যদি পটকৈ যদি ধৰক উষ্ণতাটো বাঢ়ি যায় গৰমটো যদি আহি যায় তেতিয়াহ'লে মানে সেই তেখেতৰ তেখেতসকলৰ বেমাৰ হোৱাটো স্বাভাৱিক কথা ইয়াত এই বেমাৰটো আহে বিশেষকৈ পানী পানীটো অতিপাত গৰম পানী নামিলেতো মানুহ বেমাৰ হয় ঠিক তেনেকৈ অতিপাত ঠাণ্ডা পানীত নামিলেওতো বেমাৰ হয় গতিকে এইখিনি ক্ষেত্ৰত ঠাণ্ডা আৰু গৰম বুলি ক'বলৈ যাওঁতে ঋতুৰ পৰিৱৰ্তনৰ কাৰণে এতিয়া ছটা ঋতু বুলি কৈছে সেই ছটা ঋতুৰ ভিতৰত প্ৰতিটো ঋতুতেই পৰিৱৰ্তন বেমাৰৰ লক্ষণবিলাক বেলেগ বেলেগ প্ৰতিটো ঋতুত মানে বেমাৰৰ লক্ষণখিনি বেলেগ বেলেগ চৰ্দি জ্বৰ এতিয়া আমাৰ নিমনিয়া নিমনিয়া বুলি কয় যিখিনি কলেৰা ডায়েৰিয়া এইবিলাক যিবিলাক বেমাৰ হয় এইবিলাক মানে প্ৰতিটো ঋতুৰ অনুপাতে সেই বেমাৰবিলাক হয় প্ৰতিটো সময়ত প্ৰতিটো বেমাৰ আমি হয় বুলি আমি বিশ্বাস নকৰোঁ তাৰমানে এই কেতিয়াবা হ'ব পাৰে সেইটো বেলেগ কথা আৰু মানে কাৰোবাৰ কাচিত হ'ব পাৰে সেইটো বেলেগ কথা কিন্তু ঋতুৰ ঋতুটোৰ লগত বেমাৰৰ সম্পৰ্কটো উতঃপোতৰ হিচাপে জড়িত বুলি আমি বিশ্বাস কৰোঁ মই ইয়াকে ক'লোঁ